মোৰ গৃহ চহৰখনৰ নাম ধেমাজি জিলাৰ মোৰ প্ৰিয় বস্তুটো হৈ হৈছে মোৰ গাঁওখন মোৰ গাঁওখনৰ নাম হৈছে পানীতোলা মোৰ গাঁওখন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মোৰ গাঁওখনত বিশেষকৈ শৈক্ষিক দিশত বহুখিনি উন্নত ওচৰ ওচৰতে এখন হাই স্কুল আছে তাতে এখন খেলপথাৰ আছে তাত ল'ৰা ছোৱালীবোৰ ৰাতিপুৱা গধূলি খেলিব পাৰে ঠিক তেনেকৈ বেচা কিনাও কৰিবৰ কাৰণে মোৰ গাঁওতেই এখন বজাৰ বহে তাত আমি বস্তুবোৰ বেচা কিনা কৰিব পাৰোঁ তাতে আমি বস্তুবোৰ ঘৰত কিনি আনিব পাৰোঁ কিছুমান বস্তু ঘৰত নথকা আমি ঘৰতে কিছুমান শাক পাচলি কৰোঁ সাৰ নিদিয়াকৈ ঘৰতে প্ৰস্তুত কৰি গোৱৰ সাৰ দি পিনি আৰু আমি ঘঅ গাঁৱতে সকলো লগ লাগি মাছ মাৰিব পাৰোঁ এটা পুখুৰী আছে তাৰ পিছত সামাজিক ক্ষেত্ৰত চালে গাঁওখন বহুতখিনি উন্নত হয় সকলোৱে আমি এটা নামঘৰলৈ যাওঁ তাতে আমি চবে সামাজিক কামবোৰ আলোচনা কৰোঁ সামাজিক কথা বতৰাবোৰৰ আলোচনা কৰোঁ শৈক্ষিক দিশত চালেও আমাৰ ইয়াত বহুতখিনি উন্নত শাৰীৰিক দিশত চালেও আমাৰ গাঁওখন বহুতখিনি সৱল হয় ঠিক তেনেকৈ ৰাস্তাবোৰো বহুত উন্নত হয় যাতায়াতৰ ক্ষেত্ৰতো বহুতখিনি উন্নত হয় ৰাস্তা কাণতে যাতায়াতৰ কাৰণে কোনো অসুবিধা নাই